সাধাৰণতে ৰেডিঅ' আৰু টেলিভিছন এই দুয়োটা মাধ্যমত আমি অসমীয়া ভাষাটো কথিত হিচাপে ব্যৱহাৰ কৰোঁ কিয়নো তাত সাধাৰণতে কৈ দিয়াতহে শুনা যায় অন্যহাতেদি প্ৰিণ্টৰ দৰে সংবাদ মাধ্যমত আমি অসমীয়া ভাষাটো লিখিত ৰূপে ব্যৱহাৰ কৰোঁ কিয়নো বাতৰি কাকত আদি প্ৰিণ্ট কৰোঁতে অসমীয়া ভাষাটো তাত লিখি দিয়া হয় সেয়ে আমি প্ৰিণ্টত বা সংবাদ মাধ্যমত অসমীয়া ভাষাটো লিখিত ৰূপে ব্যৱহাৰ কৰোঁ